হেল্ল' এইটো বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ হয়নে মই এইবাৰ মোৰ মোবাইলৰ বিলটো অনলাইনৰ যোগেদি দিছোঁ আপুনি অনুগ্ৰহ কৰি মোক ক'বচোন মোৰ পে'মেণ্টটো ছাকচেছ হৈছেনে নাই যদি নাই হোৱা মই মোৰ পে'মেণ্ট মই মোৰ পে'মেণ্ট কৰাত পইচাটো আৰু ফোন নাম্বাৰটো আপোনাক হোৱাটছআপত দি থৈছোঁ অনুগ্ৰহ কৰি আপুনি মোক জনাব হা থেংক ইউ